হেল্ল' হেল্ল' অও অঁ অঁ মই ফ্ৰীয়ে আছোঁ হয়নি ক'লৈ যাম তেনেহ'লে শুনিছেনে অঁ ফ্ৰীয়ে আছোঁ যাব পাৰি তেনেহ'লে কোনখন চিনেমা চাবলৈ যাব আপুনি

অঁ বেয়া নহয় পিছে দেই আমাৰ ভণ্টিহঁতো বৰ যাম যাম কৈ আছিলে সময়টো বা কিমান অঁ মৰ্ণিংটোৱে ঠিক হওক তেনেহ'লে অঁ হ'ব বাৰু একো নাই ইভিনিংটোৱে হওক অঁ অঁ সেইটো ভালেই হ'ব তেনেহ'লে অঁ অঁ ঠিকে আছে আপোনালোক কোন কোন যাব অঁ ঠিক আছে ঠিক আছে আমাৰতো গোটেইটোৱে যাব তেনেহ'লে অঁ অঁ অঁ ময়ো ওলাম তেনেহ'লে টিকেটকেইটা আপুনিয়ে কৰি দিয়ক আমাৰ চাৰিটা অঁ অঁ অঁ অঁ ঠিক আছে তেনেহ'লে